হেল্ল' কোনে কোনে কোনে কৈছে অঁ কওকচোন বাৰু ক'ৰপা কৈছে

কেইদিনলে আহিব দুই তিনদিনৰ কাৰণে আহিলে আপোনালোক কেইজন আহিব তিনজন আহিলে আপুনি আহোঁতে গাড়ী লৈ আহিব নে ইয়াত গাড়ী লাগিব ঠিক আছে

থাকিবৰ কাৰণে আপুনি ধৰক আহিলে আমাৰ লখিমপুৰত ভাল হোটেল আছে অঁ এই ভাল হোটেল আছে আপুনি আহিলে ধৰক ভাল হোটেলত থাকিলে তাৰপিছতে আমাৰ নিজৰ গাড়ীয়ে আপোনাক ড্ৰাইভাৰে পিক আপ কৰিব ড্ৰাইভাৰে নিজে গাইডৰ কাম কৰিব অঁ ড্ৰাইভাৰ মানে আপোনাক অকল ফুৰাবলৈ লৈ নাযায় যাবলৈ লৈ যোৱাৰ লগতে তেওঁ গাইডৰ কামো কৰি দিব ভাল মানে পঢ়া শুনা কৰা ৱেল এডুকেটেড ল'ৰা গতিকে আপুনি ভাষাৰ ক্ষেত্ৰত আমনি নেপাব তাৰপিছত যদি আপোনাৰ আমাৰ নিজৰ অসমীয়া মানুহ হয় তেতিয়াতো কথাই নাই যদি অন্যভাষী মানুহো হয় আমাৰ গাইডে আপোনাক ভালকৈ বুজাই দিব পাৰিব অঁ আমাৰ ইয়াত কেইবাটাও ভাল ভাল ঠাই আছে আপুনি যদি ভাবি লয় বোলে নহয় মই ধৰ্মীয় স্থান চাওঁ তেনেহ'লে আমাৰ লখিমপুৰৰ পৰা আৰম্ভ কৰিলে দুটা ঠাই আছে ভাল আপোনাক এখন পুৰণা বাসুদেউ থান বুলি কয় নৰুৱা সত্ৰত আপুনি তাত চাব পাৰে যদি দৌল উৎসৱৰ সময়ত আহে তেনেহ'লে বাসুদেউ থানত আপুনি দৌল উৎসৱত ভাগ ল'ব পাৰে হা তাত বৰ সুন্দৰকৈ দৌল উৎসৱ উদযাপন কৰা হয় এক তাৰপিছতে তাৰ অধিক আৰু বৰ ভাল মানুহ তেওঁলোকতো আপুনি কথা বতাৰ পাতি সন্তোষ পাব তাৰপিছত আপুনি যদি বোলে নহয় মই তাৰপৰা আগলে যাওঁ তেনেহ'লে আপুনি আমাৰ ওচৰৰ যিখন জিলা মাজুলী মাজুলীত ভালেকেইখন সত্ৰ প্ৰত্যেকখন সত্ৰই নিজৰ ইউনিক কেৰেক্টাৰ আছে মানে নিজৰ স্বকীয় বৈশিষ্ট্যৰে তেওঁলোক বিখ্যাত বিশেষকৈ তাত যিটো আমাৰ আগৰ এটকাৰ সত্ৰ বুলি এটকা মানে চাৰি অনাকে ধৰিলে আগতে চাৰিটা চাৰি অনা হ'লে এটকা হয় সেই হিচাপত আমাৰ চাৰিখন ডাঙৰ ডাঙৰ সত্ৰ আছে সেইকিখন হ'ল আউনীআটি গড়মূৰ কমলাবাৰী দক্ষিণপাট এই অঁ চাৰিখন এই চাৰিখন সত্ৰৰ নিজা নিজা বৈশিষ্ট্য আছে আপুনি যদি গড়মূৰ বৰ সত্ৰত সোমায় তাতে এখন সৰু সত্ৰও আছে আপুনি চাওঁ বুলি ক'লে সেইখনো চাব পাৰিব তাৰপিছত বৰসত্ৰত আপুনি পুৰণা ঐতিহ্য আছে তাৰ তেওঁলোকৰ গোঁসাই হ'ল হেৰি মানে বিয়া নাপাতে উদাসীন বুলি কয় তাৰপা উদাসীন গোঁসাই তাৰপা ওচৰৰে আকৌ সৰু সত্ৰখন আকৌ এক গৃহস্থী আপোনাৰ তাৰ গোঁসাই বিয়া বাৰু পতা হয় হয় তাৰপিছতে আৰু তাৰপৰা অকমান আগলৈ গ'লে আপুনি আউনীআটি সত্ৰ পাব আউনীআটি সত্ৰৰ অধিকাৰ যিজন বৰ্তমানৰ তেওঁ মানে ভাগৱত শাস্ত্ৰৰ বিশেষ পাৰদৰ্শী মানুহ অঁ তাৰপিছতে তেওঁ এনেই ইংৰাজী ভাষাৰ ডক্টৰেত হয় অসমীয়া ভাষাৰো মানে মাষ্টাৰ ডিগ্ৰী পাছ কৰে সংস্কৃতটো মুঠতে আপোনাক ধৰ্মীয়ভাৱৰ পৰা যিখিনি কথা ক'ব লাগে তেওঁ গহীন গম্ভীৰ আপোনাক বুজাই দিব পাৰিব আমাৰ সত্ৰবিলাকৰ নিজে বৈশিষ্ট্য আছে তাত হাটী আছে প্ৰত্যেক হাটীৰে নাম বেলেগ বেলেগ আৰু তেওঁলোকক পৰিচালনা কৰিবৰ কাৰণে বয়োজ্যেষ্ঠ নহয় নহয় হাতী নহয় এই মূধন্যটত দীৰ্ঘয়ীকাৰ ইয়াত মানুহ থকা ঠাই হা ভকত থাকে মানে ভকতসকলৰ বাসস্থান এই আউনীআটি সত্ৰৰ ভকতবিলাক আকৌ গৃহস্থী নহয় এই এতিয়া উদাসীন ভকত বুলি কয় তাৰপিছতে সত্ৰতো আকৌ সত্ৰৰ গোঁসায়ো উদাসীন তেওঁলোকৰ তিনিটা ভাগ আছে একেবাৰে সৰুজনক গোবিনপুৰীয়া বুলি কয় তাৰ ওপৰজন মাজুজন হ'ল ডেকা সত্ৰাধিকাৰ আৰু মূলজন সত্ৰাধিকাৰ এই এওঁলোকৰ প্ৰত্যেকেই মানে সেই অধিকাৰ বুঢ়া অধিকাৰ ঢুকালে ডেকা মূল অধিকাৰ হয় গোবিনপুৰীয়াজন ডেকা সত্ৰাধিকাৰ হয় আকৌ নতুনকে তেওঁলোকে গোবিনপুৰীয়া বা সৰু সত্ৰাধিকাৰজন বিচাৰি আনে তেওঁলোক সকলোৱে উদাসীন বা শিক্ষা দীক্ষা সকল ধৰ্মীয় শাস্ত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ কলেজ ইউনিভাৰ্চিটিৰ যিবিলাক শিক্ষা এই সকলোবিলাক তেওঁলোকে আহৰণ কৰে তেনেকে এতিয়া ধৰক আউনীআটি সত্ৰৰ অধিকাৰ ডক্তৰেট হয় ঠিক তেনেকে বাকীকেইজনকো তেনেকে পঢ়োৱাই শুনোৱাই মানে শিক্ষিত কৰি ৰাখে কাৰণ আধুনিক যুগত আকৌ আধুনিক শিস্যই বিধে বিধে কথা সুধিব পাৰে বাাখ্যা কৰিব লাগে ইয়াৰ পিছত ইয়াৰে কেম্প এটা এটা ব্ৰাঞ্চ আছে উত্তৰ গুৱাহাটীত এটা ব্ৰাঞ্চ এই লখিমপুৰতো আছে বান্দৰদেৱাত তাৰপিছতে কমলাবাৰী সত্ৰ কমলাবাৰী সত্ৰ আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে হোৱা এই সত্ৰৰো নিজা পুৰণা ঐতিহ্য আছে আৰু যেনেকে মানে আউনীআটি সত্ৰৰ এটা শাখা বা ডাল এটা উত্তৰ গুৱাহাটীত আছে বা যোৰহাট টীয়কতো আছে ঠিক তেনেকে উত্তৰ এই কমলাবাৰী সত্ৰৰো দুখন এখন উত্তৰ কমলাবাৰী বুলি কয় ত' ইয়াৰো মানুহখিনি উদাসীন আৰু এই সত্ৰলে বিশেষতঃ আপুনি গড়মূৰ হওক বা আউনীআটি হওক বা কমলাবাৰী হওক শীতকালত আহিলে বেছি ভাল পালেহেঁতেন সেইসময়ত ইয়াত ধৰ্ম ধাৰণাটো বেছিকৈ দেখাব পাৰি আৰু বিশেষকৈ হেৰিয়াত এই আউনীআটিত পালনাম হয় একেৰাহে তাত নাম ধৰি থাকে মানুহে ভগৱানৰ নাম কীৰ্তন কৰে গড়মূৰত আকৌ ৰাস বৰ সুন্দৰকে হয় কমলাবাৰী সত্ৰতো বৰ সুন্দৰকে ৰাস পাতে ইয়াৰপাছত চতুৰ্থখন বিখ্যাতখন হ'ল দক্ষিণপাট সত্ৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ এটা সময়ত আগৰজন মানে বুঢ়া সত্ৰাধিকাৰ তেওঁ সংস্কৃত সাহিত্যৰ বিখ্যাত ব্যক্তি তেওঁ হোৱা বহুতো প্ৰভাৱ তেওঁক বক্তৃতা দিবলৈ মাতে অঁ অঁ ভাল ভাল অঁ ভাল ঠিক আছে হ'ব দিয়ক অঁ হ'ব হ'ব অঁ অঁ